হেল্ল' অঁ কোৱা অঁ হয় হয় তুমি কোনে কৈছা অ' হয় নেকি অ' আচ্ছা আচ্ছা কোৱাচোন ভালে আছা ভালে ভালে মই বৰ্তমান গুৱাহাটীত হয় নেকি কোন জেগা হয় নেকি মাতিব লাগিছিল আকৌ মই মাত দিলোঁ হয় কিয় নেমাতিলা তাকে সেইটোও হয় দিয়াচোন এইবাৰ দেখিলে মাতিবা দেই এতিয়া আকৌ আছে বাৰু এতিয়া বিহু আহি আছে যে বহুত প্ৰগ্ৰেম আছে তাত দেখিলে মাতিবা কিন্তু নমতাকৈ নেথাকিবা দেই আহিম আহিম নিশ্চয় নিশ্চয় লগ পাম দিয়া মাত দিবা কি কৰিবা আৰু বহুত কষ্ট জানা এয়া আৰু বিহু প্ৰগ্ৰেম ৰাস ঠিক আছে দিয়া লগ পাম